বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত কেৰিয়াৰ বনাব বিচৰা মোৰ বন্ধু আৰু আত্মীয়সকলক মই কিছুমান পৰামৰ্শ দিব বিচাৰোঁ সকলো সমাজতে কিছুমান চোকা ল'ৰা ছোৱালী থাকে সেই ল'ৰা ছোৱালীবোৰে মেট্ৰিকত এটা ভাল ফলাফল লাভ কৰি কোনো এখন কলেজত বিজ্ঞান বিভাগত নামভৰ্তি কৰিব এটা ভাল সফল পথলৈ যাবলৈ আগবাঢ়ি যাবলৈ ইচ্ছা কৰে ঠিক তেনেদৰে কিছুমান ল'ৰা ছোৱালী আকৌ কিছুমান নিৰ্দিষ্ট বিষয়ত পঢ়িব বিচাৰে যেনে কিছুমান ল'ৰা ছোৱালীয়ে ডক্তৰ লাইনত যাব বিচাৰে ডক্তৰ লাইনত গৈ পেলাই সিহঁতে মেডিকেল লাইনত এটা ভাল স্ক'প যাতে লাভ কৰিব পাৰে তাৰে মনৰ কিবা আশা কৰে আৰু কিছুমানে আকৌ ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰে তেনেদৰে সকলো ল'ৰা ছোৱালীয়ে নিৰ্দিষ্ট এটা লক্ষ্য লৈ আগবাঢ়ি যাব বিচাৰে

ফলাফল পাব বিচাৰে এতিয়া চাব গ'লে যে মই এজন ছায়েঞ্চৰ ষ্টুডেণ্ট মই কেমেষ্ট্ৰি বিভাগত ড্ৰিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ পেলাই এইবাৰ পাছ কৰি এইবাৰ আহিছোঁ ঠিক তেনেদৰে চাব গ'লে যে এজন ইষ্টু ল'ৰা ছোৱালীয়ে এই পৰীক্ষাত ভাল ফলাফল পাবৰ কাৰণে গুৰুত্ব দিব নালাগিব তেওঁলোকৰ লগতে মাক দেউতাকেও গুৰুত্ব দিব লাগিব কাৰণ সেইটো সময়ছোৱাত ল'ৰা ছোৱালীবোৰৰ মনবোৰ খুব পাতল হৈ থাকে সেইটো সময়ত ভালকৈ গুৰুত্ব নিদিলে তেওঁলোকৰ জীৱনটোৰ বেয়া হ'ব পৰা সম্ভৱনা থাকে তেনেদৰে চাব গ'লে যে ছায়েঞ্চৰ বিষয়ত বহুতো স্ক'প আছে তেনেদৰে চাব গ'লে এমবিবিএছ আছে এমবিবিএছত গৈ পেলাই ধুনীয়াকৈ সিহঁতি মেডিকেল লাইনত যাব বিচাৰে ডক্তৰ হ'ব বিচাৰিব পাৰিব আইআইটিহেন ধুনীয়া এটা স্ক'প আছে আইআইটি জেমত যাব বিচাৰে জে ডাবল ইত ধুনীয়াকৈ যাব পাৰে এনআইটিত যাব পাৰে তেনেদৰে বহুতো স্ক'প আছে মই এটা পৰামৰ্শ দিব বিচাৰোঁ সকলো স্ক'পতে আৰু চাব গ'লে যে আমাৰ ভাৰতৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আটাইতকৈ উত্তম কলেজসমূহ মই বিবেচনা কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিখন এখন ভাল কলেজ তাত সম্পূৰ্ণভাৱে এটা ভাল শিক্ষা পাব বিচাৰে পাব পাৰিব বি বৰুৱা কলেজখন এখন উন্নত কলেজ হ'ল আসাম ডনবস্কো কলেজখন এখন উন্নত কলেজ আসাম ডাউন টাউন ইউনিভাৰ্চিটিখন এখন ভাল কলেজ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিত ধুনীয়াকৈ পঢ়ি পেলাই এটা বিজ্ঞান বিভাগত ভাল ফলাফল লাভ কৰিব পাৰিব ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ পৰা পাব পাৰিব যিহেতু সেইখন হ'ল প্ৰাইভেট কলেজ হ'লেও ভাল কলেজ হয় এখন আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীখন বহুত সুন্দৰ কলেজ তাত পঢ়ি পেলাই ধুনীয়াকৈ এটা ভাল ফলাফল লাভ কৰিব পাৰে আসাম ছায়েঞ্চ এণ্ড টেকন'লজি ইউনিভাৰ্ছিটীখন এখন ধুনীয়া কলেজ তাত পঢ়ি পেলায়ো ভাল ৰিজাল্ট কৰিব পৰা যায় কটন ইউনিভাৰ্ছিখন ইউনিভাৰ্ছিটীখন এখন সুন্দৰ কলেজ তাত পঢ়িও ধুনীয়া ৰিজাল্ট এটা কৰিব পৰা যায় আসাম ইউনিভাৰ্চিটিখন এখন ভাল কলেজ ঠিক তেনেদৰে যোৰহাট ইনষ্টিটিউট অফ ছাৰ্ভিচ ছায়েঞ্চ টেকন'লজি এখন আছে সেইখন বহুত ভাল কলেজ হয় চাব গ'লে যে আমাৰ লখিমপুৰতো এখন ধুনীয়া বহুত ভাল ভাল কলেজ আছে চাব গ'লে ছায়েঞ্চৰ বিভাগত আছে এনএল কলেজ এনএল কলেজত যিহেতু এতিয়া হায়াৰ ছেকেণ্ডেৰী বেটচ্ছটো উঠাই দিয়া হৈছে ডিগ্ৰী বেটচ্ছৰ পৰা আৰম্ভ কৰিছে ডিগ্ৰী বেটচ্ছৰ পৰা আৰম্ভ কৰিলেও যিকোনো বিষয়ত কেমেষ্ট্ৰি বা ফিজিক্স মেথছ্ বিষয়ত সিহঁতে মেজৰ লৈ পেলাই ধুনীয়াকৈ ভাল ফলাফল লাভ কৰিব পাৰে তাৰ বিষয়ে মই পৰামৰ্শ দিব বিচাৰিম যে এনএল কলেজখন এখন ভাল কলেজ হয় নহ'বা এলটিকে কলেজখন এখন ভাল কলেজ তাত যিহেতু ছায়েঞ্চৰ লগতে হায়াৰ ছেকেণ্ডেৰীৰ লগতে গ্ৰেজুৱেশ্যনো উপলব্ধ আছে সেইবাবে মেই মই সেইবোৰ কলেজৰ লগতে মজ মই ইহঁতক পৰামৰ্শ দিব বিচাৰিম সেই কাৰণ সেইকেইখন কলেজ উন্নত কলেজ অসমৰ ভিতৰত